এই অঞ্চলৰ কেইখনমান নদী হ'ল বৰনদী ননৈ নোৱা নৈ জীয়া ধনশিৰি ইয়াৰ একেবাৰে ওচৰত লাগি থকা নদীখন হৈছে বৰনদী ইয়াত এটা নদীবান্ধো আছে যিটো বানপানীৰ সমাধান ৰোধ কৰিবলৈ বনোৱা চৰকাৰৰ দ্বাৰা বনোৱা হৈছে এইটো বানপানী হ'লে চুইটছ্ গেট হিচাপে অফ কৰি দিয়া হয় যাতে মানুহৰ সুবিধা হয় আৰু যেতিয়া মানুহক খেতি বাতিৰ কাৰণে পানী যোগান ধৰিবলগীয়া হয় তেতিয়াহ'লে ইয়াৰ দ্বাৰা পানীৰ যোগানো ধৰা হয় তাৰপাছত এই নদীবান্ধসমূহৰ নদীবান্ধটো চৰকাৰ দ্বাৰা আয়োজনৰ দ্বাৰা আহিছে এই অঞ্চলৰ মানুহে নদীত বিভিন্ন ধৰণৰ প্ৰকাৰে মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আছে তেওঁলোকে নাও লৈ বা নদীৰ দাঁতিত বৰশী বাই আৰু নাঁৱত জাল টানি প'ল মাৰি

সেই মাছ আনি বিক্ৰী কৰি মানুহে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণে জীৱিকা নিৰ্বাহ কৰি আছে আৰু মাছ মৰাই নহয় তাৰ নদীৰ কাষত হোৱা গছ গছনিবোৰ মানুহে খৰি হিচাপত ব্যৱহাৰ কৰি ৰন্ধনৰ উপযোগী কৰিছে আৰু তাৰ ওচৰৰ মানুহবিলাকে ছাগলী পাম খুলি সেই গছ গছনি ফল ডালি পাত আদি কাটি নি ছাগলী ফাৰ্মত ব্যৱহাৰো কৰিছে আৰু এই নদীসমূহ থকাৰ সুবিধা হৈছে ইয়াৰে মাটিটো সাৰুৱা হয় সাৰুৱা হোৱাৰ ফলত মানুহে বিভিন্ন ধৰণৰ খেতি যেনে ধান খেতি সৰিয়হৰ খেতি কৰি মানুহে জীৱিকা নিৰ্বাহ কৰে আৰু কোনো কোনোৱে এই ধান খেতি প্ৰচুৰ পৰিমাণে কৰি বিক্ৰী কৰি খেতি জীৱিকা নিৰ্বাহ চলি আছে অকল ধান খেতি বুলিয়ে নহয় সৰিয়হ খেতি আৰু লগতে মগু খেতি মাহৰ খেতি কৰিও মানুহে জীৱিকা নিৰ্বাহ কৰে ইয়াৰ দ্বাৰা মানুহে জীৱিকা নিৰ্বাহ কৰিবলৈও বিভিন্ন ধৰণৰ মাছ মাৰিবলৈ আৰু মাছৰ লগতে বিভিন্ন বিভিন্ন খেতি সাৰুৱা হয় আৰু খেতি সাৰুৱা হোৱাৰ লগে লগে মানুহে খেতিৰ উপযোগী হয় ঠিক তেনেদৰে মাটিটো সাৰুৱা হোৱাৰ লগে লগে নদী থকাৰ কাৰণে তাতে কুঁৱা খান্দিবলৈও সহজ হয় আৰু মানুহৰ খৰচটোও কমি যায় ঠিক তেনেদৰে মানুহে দমকল পুতিবলৈও বিভিন্ন সকাহ পায় আৰু এই নদীসমূহ থকাৰ কাৰণে মানুহে বহু মানুহৰ পৰিয়াল চলি আছে আৰু জীৱিকা নিৰ্বাহ কৰিবলৈও সুবিধা হৈছে আৰু এই নদীবান্ধসমূহ চৰকাৰৰ হতুৱাই দিয়া হৈছে